হেল্ল' হেল্ল'

অঁ হয় এ আজি ওলাম আৰু এই ধনশিৰি পাৰৰ পিনে যাব লাগিব অঁ এই এইপিনে গৈ পেলাই গাঁৱৰ কিনাৰৰ গাঁওবিলাকতো অলপ ফুৰিব লাগিব ন পানী বাঢ়িছে এই অলপ কমিছে হ'লেও মানে গেলা বন্ধ আছে এই কেই কেইটাত যোৱা হ'ব সেইটো ক'লেই হ'ব অঁ ঠিকে আছে আৰু ইভিনিঙলৈ আৰু ভালহে হয় অঁ নাই আমাৰ ঘৰতে ভাত পানী খায় অঁ অঁ লৈ যা লৈ যাব পাৰি অঁ নাই নাই হ'ব সেইটো পটাপট তুমিও অকণমান লাগি দিবা ন অঁ অহাও নাই নহয় বহুদিন এইফালে অঁ অঁ অঁ ঠিক আছে মই ফোন কৰি দিম অঁ